অঁ কওকচোন হয় কওক হ'ব পাই যাব বাৰু আপোনাক কি মাংস লাগে খাচী হ'ব পাই যাব আপোনাক কিমান মান লাগিব একদম ফ্ৰেছে পাব আমাৰ কোনো আগ দিনাই ধৰা তেনেকুৱা মাংস আমি বিক্ৰী নকৰোঁ আৰু আমাৰ কাষ্টমাৰ ঢেৰ কাৰণে ধৰক ডেইলী চব খতমে হৈ যায় অঁ হ'ব আমাৰ ইয়াত বাৰু সেইতো নাপায় অঁ হ'ব পাই যাব

দাম আপোনাৰ কেজি আঠশ টকা আমি যদি ইভাগে বিকো যদি আপুনি ধৰক অঁ কিবা আপুনি বেপাৰৰ কাৰণে লাগেনে ঘৰৰ কাৰণে লাগে হোটেল আছে হ'ব তেতিয়া আপুনি ৰেগুলাৰ যদি লয় তেতিয়া অলপ মিলাই মেলি ধৰি দিম একদম ফ্ৰেছ পাব আমাৰ ইয়াত তেনেকুৱা মাংস নাপাই বাৰু বেয়া মাংস

দিবলেটো অলপ বাৰু দিগদাৰ হ'ব লৈ গ'লেহি বেছি ভাল হ'ব নহ'লে আকৌ ধৰা মই ল'ৰা এটা বিচাৰিব লাগিব দিব কাৰণে সেইতো কাৰণে লৈ যাব পাৰাহি যদি লৈ যাবাহি দোকানটো মোৰ ৰাতিপুৱা তুমি ধৰা চাৰে ছটা সাতটা মানতটো খোলা সিমান টাইমত ইষ্টাৰ্ট কৰোঁ আৰু আঠটা বজাত অঁ হ'ব পাই যাবা অঁ হ'ব তুমি হেৰি কৰিবা কেতিয়া পৰা ল'বা কাইলৈ পৰা হ'ব ঠিক আছে তেতিয়া মই তোমাৰ কাইলৈ ৰাতিপুৱা ধৰা তোমাক কেইটা আঠটাত লাগিব ন'

হ'ব ঠিক আছে বাৰু মই তেতিয়া কাটি ৰেডি কৰি থৈ দিম তুমি আহি লৈ যাবাহি

হ'ব দামটো যদি তুমি ৰেগুলাৰ নিম বুলি ভাবিছা তেতিয়া হ'লে ধৰা চেভেন হাণ্ডড্ৰেডকে ধৰি দিম

ঠিক আছে বাৰু দিয়া নহ'লে আহিবা